মই এতিয়া ৰাস্তাৰ বিষয়লৈ কৈ যাম বাৰু আমাৰ আগত ইয়াত ৰাস্তাটো কেনেকুৱা আছিলে আকৌ সৰু গৰু বাটৰ নিচিনাহে হ'লে আৰু ইমান অসুবিধা বেমাৰ চেমাৰ হ'লেও একদম নিবলৈকে দিগদাৰ হৈ যায় আৰু ডাক্তৰ ওচৰত নাই নিব লাগে বহুত দূৰ দূৰ কাণত চকী বান্ধি মানুহে সেনেকৈ বেমাৰী উলিয়াই নিবলগীয়া হয় ঠেলা এখনো নেযায় ৰিক্সা এখনো নেযায় গাড়ী যে নায়ে বাৰু এতিয়াহে অকণমান ভাললৈ আহিছে আৰু প্ৰথম পেলালে বালি অ' হেৰি মাটি মাটি পেলাওঁতে যে কেনেকুৱা হৈছিলে আৰু তাৰ পাছত পেলালেহি শিল বালি পেলাই আছে আৰু লাহে লাহে এতিয়া অকণমান আমি দেখাত প্লেইন দেখিছোঁগৈ আৰু আগতকৈ এতিয়া আৰু বহুত জেগাত বেয়া হৈ আছে আমাৰ এইডোখৰ বুলিয়ে নহয় যেনিবা আমি দেখি থকাৰপৰা দেখিয়ে আছোঁ নহয় যেতিয়াৰপৰা আমি ডাঙৰ হৈছোঁ এতিয়ালৈকে এতিয়া আকৌ বেয়া হৈছেগৈ ৰাস্তা বহুত জেগাত বেয়া হৈছে এইফালে চৰাইমাৰি চাইডেও হৈছেগৈ ৰাস্তা বেয়া আৰু এইফালে নগাঁও চাইডেতো নায়েই বাৰু ছিগা ভগাই গোটেইখন চাইকেল নিবলৈকে অসুবিধা হৈছে ডাঙৰ গাড়ী নচলেই আমাৰ এইডখৰিত অকণমান চাৰিচুকীয়াবোৰ চলিবলৈ ধৰিছে আৰু ৰাস্তা ৰাস্তা বৰবাদ হ'লেই বুলি কৈছেচোন ক'ৰবাত ক'ৰবাত চিগি ভাগি